আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে নিজৰ অসমীয়া ভাষাৰ লগতে আন আন ভাষাৰ শব্দ কিছুমান ব্যৱহাৰ কৰোঁ যেনে ৰাতিপুৱা শুই উঠি আমি প্ৰথমতে গুড মৰ্নিং কওঁ কাৰোবাক লগ পালে গুড মৰ্নিং তাৰপিছত চাহ খাওঁতে আমি ব্যৱহাৰ কৰোঁ কাপ প্লেট আৰু চাহৰ লগত খোৱা বস্তু যেনেকুৱা ব্যৱহাৰ কৰোঁ বিস্কিট আৰু বহুতো যেনেকৈ হিন্দীত চাই পাত্তি আৰু পানীৰ টেপ যেতিয়া আমি গা ধুওঁ বাল্টি টেপ হট ৱাটাৰ এনেকৈ কিছুমান পাকঘৰত ব্যৱহাৰ কৰা বস্তু যেনেকুৱা ফ্ৰীজ কেটলি এনেকৈ ব্যৱহাৰ কৰোঁ খোৱা বস্তুত স্কুললৈ যাওঁতে যেনেকুৱা আমি স্কুলত লেজাৰ টাইমত খাওঁ আমি পিৰিয়ড বুলি কওঁ ক্লাছবিলাকক খোৱাত ব্যৱহাৰ কৰোঁ যেনেকুৱা আইচ ক্ৰীম চকলেট চিপছ তাৰপিছত আৰু খোৱাবস্তু আন কিছুমান বিৰিয়ানী ফুচকা কিছুমান হিন্দী শব্দ ব্যৱহাৰ কৰোঁ হিন্দী শব্দ যেনেকুৱা লেকিন বাদ মে স্কুলবিলাকত বিভিন্ন ধৰণৰ ফ্ৰেণ্ডবিলাকক লগ পোৱা যায় তেওঁলোকৰ ভাষাৰ পৰাও কিছুমান শব্দ আমি ব্যৱহাৰ কৰোঁ আৰু বহুতো ধৰণৰ শব্দ ব্যৱহাৰ কৰা হয় গুড মৰ্নিং গুড নাইট আফটাৰ বিফৰ চৰি কাৰোবাক আমি ক্ষমা খুজিলে চৰি বুলি কওঁ কোনোবাই কিছুমান বস্তু দিলে আমি থেংক ইউ ৱেলকাম ইংলিছত টিচাৰৰ লগত কনভাৰচেচনত যেনেকুৱা আমি কওঁ মে আই কাম ইন ছাৰ মে আই গ' টো ছাৰ বিভিন্ন ধৰণৰ ভাষা ব্যৱহাৰ কৰা হয় শব্দ ব্যৱহাৰ কৰোঁ আমি